ঐ ক'ত আছ তই ঘৰতে আছ অ' হেৰি আজি এনে আছ নেকি ফ্ৰী আবেলি সময়ত অ' ব'ল তেনেহ'লে দেবাং অ' ব'ল তেনেহ'লে অকণমান ফুৰি আহোঁ এনে আবেলি আজি আৰু এনেই ঘৰতে বহি বহি ব'ৰ লাগিছে অঁ এই দেবাংগী পাৰ্কলৈ যাওঁ যাবানে আবেলি চাৰে চাৰিটা মানত যাওঁ অলপমান তেতিয়া বতৰটো ভালো হ'ব পাৰে তেতিয়ালৈকে আৰু হেৰি কৰ লগৰ কেইটাকো লগ লওঁ পংকজ আছে আছে কিবাকিবি কৰি কেইবাজনকো লগ লোৱাচোন ভাল লাগিব গৈ আৰু আৰু বহুদিন হ'লতো যোৱা নাই অঁ আৰু বহুত অঁ বহুত দিন যোৱাও নাই বহুত দিন একলগত হোৱাও নাই আমি গোটেইখিনি লগ হৈ আজি অকণ কথা পাতোঁ ফূৰ্ত্তি কৰোঁ লগতে এই খোৱা বস্তু কিবাকিবি ল'ব লাগিছিলে তাততো সোমাব দিয়ে চাগৈ বস্তু খোৱা বস্তুবোৰ পেকেটৰ

অঁ আচ্ছা ঠিক হ'ব সেইবোৰ ল'লেই হ'ব আৰু তাৰপৰা অকণমান দেৰিকৈ আহিম বাৰু তাৰপিছত এনেই আৰু বাকী সকলো ঠিকে চলি আছে ন' কিহেৰে যাবা অ'হ হ হ এতিয়াতো সবৰেতো অ সেইটো হয় আৰু সবৰে গাড়ীও নাথাকে খোজ কাঢ়ি গ'লে ভাল হ'ব বহুত কথা পতাও হ'ব কাৰণ বহুত অঁ বাকী ইহঁতকো ফোন কৰিব লাগিছিলে ফোন কৰাচোন অহ অহ অহ ঠিক আছে অহ অহ অহ ঠিক আছে